অঁ অ' কি কৰিছে এই অঁ আছোঁ ভাত খালোঁ খালোঁ আপোনাৰ ভালনে ভাল বাৰু এই ক'ম বুলিয়ে ভাবিছোঁ এই মানে আমাৰ গোটৰ ফালৰ পৰা পিকনিক পাৰ্টী এটা যাম বুলি ভাবিছোঁ তাপা মানে আপুনি আপুনিও যাব লাগিব তাৰপিছত মানে এতিয়া আমি গোটেইখিনি বহি পেলাই আলোচনা কৰিব লাগিব যে মানে কে কিহত যোৱা হ'ব কেনেকৈ ভাড়াটো তোলা হ'ব তাত বা তাত ভোজ ভাত কি খোৱা হ'ব কোন ঠাইলৈ যোৱা হ'ব আলোচনা কৰিম বুলি ভাবিছোঁ আপোনাৰ লগত অঁ অঁ আমি এই আগধৰি আলোচনাটো কৰি লওঁ কোনদিনা যাম তাৰ পৰা কেনেকৈ ভাৰাটো তোলা হ'ব সেইটোও আলোচনা কৰিম আমি এই জানুৱাৰীৰ দহ তাৰিখে যাম বুলি ভাবিছোঁ অঁ তেতিয়া অঁ উলিয়াব আমাৰ গোটৰ আটাইখিনিয়ে যাব লাগিব অঁ কৈ দিব অঁ অঁ আমাৰ ফালৰো যিমে আটাইখিনিকে মই ক'ম এদিন মিটিং এখন দিম মিটিং এখন দি পাতি আমি আৰু এই জানুৱাৰী মাহৰ দহ তাৰিখে আটাইখিনি পিকনিকলৈ যাম এই মনবিলাকো ভাল লাগিব ঘৰতে কিমান সময় থাকিব ঠিক আছে বাৰু তথাপি অঁ তাকে ভালকৈ চাই ল'ব লাগিব ঠিক আছে আলোচনাটো কৰিম আমি অঁ